হয় আহক বহক

অ চাওক বৰ্তমানলৈকে বাৰু ঠিকে আছে তেওঁ কিন্তু এতিয়া প্ৰথম পৰীক্ষাটো পাৰ হৈছেহে গতিকে আমি সকলোখিনি ঠিকে পাই আছোঁ আপোনাৰ ফালৰ পৰা কওকচোন তেওঁৰ পঢ়া শুনা কেনেকুৱা চলিছে ঘৰত কেনেকৈ থাকে কেনেকুৱা ধৰণৰ তেওঁৰ দিনৰ কামখিনি ধৰক পালন কৰে তেওঁ তেওঁৰ বিষয়ে অলপ কওক আপোনাৰ ফালৰ পৰা জানিব বিচাৰিছোঁ

অ এতিয়া আমাৰ বাৰু প্ৰথমটো পৰীক্ষা অ হৈছেহে গতিকে আমি বাকীসকল শিক্ষকৰ লগতো কথা পাতোঁ তেওঁলোকে কি কয় আমি সকলোকে সমান দিশতে চাব লাগিব গতিকে এতিয়া প্ৰথম পৰীক্ষাটো তেওঁলোকৰ গৈছে গতিকে চাই লওঁ আপোনালোকে ঘৰতো অকণমান চকু কাণ দিয়ক ল'ৰা ছোৱালীক যাতে ভালকৈ পঢ়া শুনাত গুৰুত্ব দিয়ে হয়

এনেই ঘৰুৱা কিবা টিউচনৰ ব্যৱস্থা কৰিছে নেকি

হয় আমি বিদ্যালয়ৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টাটো কৰিছোঁৱেই তথাপিও আপুনি নিজৰ ফালৰ পৰাও অলপ চেষ্টা কৰক মন কাণ দিয়ক যাতে বাহিৰা ধান্দা বাহিৰা চিন্তা এইবোৰ তেওঁৰ মনলৈ নাহে এতিয়ালৈকে আমি যিমানখিনিলৈকে পাইছোঁ তেওঁ ভালেই পঢ়া শুনাতো তেওঁ ঠিকে কৰি আছে আমি পৰিক্ষাটো গৈছে যিহেতু আমি ফলাফলত গম পাম হয় বাৰু ধন্যবাদ দিয়ক